বৰ্তমানৰ আমোদজনক ঘটনা বা বাতৰিৰ কথা ক'বলৈ গ'লে মই অসম কন্যা উমা চেত্ৰী ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ স্থান পোৱা বাতৰিটোৰ কথাই ক'ব পাৰোঁ এইটো আমাৰ ৰাজ্যখনৰ বাবে এটা সু গৌৰৱৰ কথা উমা চেত্ৰীয়ে ৰাজ্যখনৰ প্ৰথম এগৰাকী মহিলা যিয়ে ৰাষ্ট্ৰীয় ক্ৰিকেট দলত স্থান পাবলৈ সক্ষম হৈছে আৰু ৰাজ্যখনৰ ক্ৰিকেট ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্ৱলাই তুলিছে বিছ বছৰীয়া উমা অসমৰ গোলাঘাটৰ জীয়াৰী উমাই ন জুলাইৰ পৰা অনুষ্ঠিত হোৱা টি টুৱেণ্টি আৰু এদিনীয়া দুইখন খেলতে